হাঁহ কুকুৰা সামগ্ৰীসমূহৰ আমি কিছুমান সাধাৰণ পদ্ধতিত আমি পুহিব পাৰোঁ হাঁহ কুকুৰা যেতিয়া আমি পোৱালিৰ পৰা ওলায় তেতিয়া আমি সেইবোৰ দানা হিচাপে সিহঁতক ঘৰুৱা খুন্দো চাউল বা দানা ঘেঁহুৰ মিহিটো যিটো আমি সেইটো খোৱাব পাৰোঁ সিহঁতক আৰু যেতিয়া মানে আৰু সাত দিন হয় তেতিয়া আমি সিহঁতক ঘৰুৱা হিচাপে সাধাৰণভাৱে আমি সিহঁতক হালধি পানী ব্যৱহাৰ কৰিব পাৰোঁ পানী যিটো পানী আমি দিওঁ দানা কুকুৰাক হাঁ হাঁহক সেইখিনি পানী উতলাই ঠাণ্ডা কৰা পানীখিনি আমি কুকুৰাক হাঁহ কুকুৰাক আমি দিওঁ অঁ দিওঁ তাত যেতিয়া ডাঙৰ হয় পোৱালিখিনি পোৱালিখিনি যেতিয়া ডাঙৰ হয় তেতিয়া আমি সিহঁতক গোটা দানা আৰু কোন হ'লে ঘৰুৱা চাউল আমি সেইবোৰ ব্যৱহাৰ কৰোঁ পোৱালিখিনি যেতিয়া আমাৰ ডাঙৰ ডাঙৰ হৈ যায় আৰু তাতকৈ ডাঙৰ এমাহ যেতিয়া হয় পোৱালিখিনি পোৱালিখিনি এমাহ হোৱাৰ পিছত আমি ঘৰুৱাভাৱে পোৱালিখিনি যেতিয়া চাঁহি লাগে চাহি চ হয় আজিনা হয় আজিনা যেতিয়া হয় আমি সিহঁতক আজিনাখিনি ঠাইত আমি ঘৰুৱাভাৱে চূণ ব্যৱহাৰ কাটি মেলি সিহঁতক চূণ লগাওঁ চূণ লগোৱাৰ পিছত আমি সেইখিনি ভাল হয় চাফা কৰি ধুই দিওঁ নহ'লে পতাছ পানী ব্যৱহাৰ কৰোঁ পতাছ পানী ব্যৱহাৰ কৰিলে আজিনাবোৰ সিহঁতৰ অতি সোনকালে শুকায় আৰু যেতিয়া নেকি হয় আজিনা যেতিয়া উঠিবলৈ ধৰে আমি গঁৰাল সদায় চাফ চিকুণকৈ থ'ব থওঁ তেতিয়া তেতিয়া চাফ চিকুণকৈ থ'লে আজিনাবিলাক কুকুৰাবোৰৰ কম হয় আৰু যেতিয়া পোৱালিখিনি ডাঙৰ হয় ডাঙৰ হোৱাৰ পিছত সিহঁতক দানাটো বেছি পৰিমাণ লাগে পৰিমাণ লাগিলত তেতিয়া আমি ঘৰুৱাভাৱে ধান ব্যৱহাৰ কৰোঁ ধান নহ'লে গোটা চাউল গোটা চাউল দিওঁ নহ'লে আকৌ গোটা দান ঘেঁহু আনি পিনি আমি দিব পাৰোঁ দিওঁ তাৰপৰা আৰু বেজী তেতিয়া তেতিয়া যেতিয়া এমাৰ হৈ যায় তেতিয়া ভেকচিনৰ কাৰণে আমি বেজী ব্যৱহাৰ কৰিব লাগে বেজী যেতিয়া হয় দিব লাগে নহ'লে সিহঁতৰ নানান বেমাৰে তাহাঁতৰ আগুৰি ধৰে ডাঙৰ হোৱাৰ পিছত যেতিয়া কুকুৰাখিনি কণী পৰা অৱস্থা হয় বা হাঁহখিনি কণী পৰা ব্যৱস্থা হয় সিহঁতক আমি তুঁহ তুঁহগুৰি মিহলাই তুঁহগুৰিৰ লগত অঁ বা ঘৰুৱাভাৱে ভাত আমি ব্যৱহাৰ কৰোঁ তুঁহগুৰিৰ লগত সানি নহ নহ'লে চাপৰ চাপৰ ব্যৱহাৰ কৰিব পাৰোঁ চাপৰৰ লগত ধান ভাত মিহলাই পিনি আমি খাব দিব পাৰোঁ সেইবোৰ খোৱালে মানে অঁ সোনকালে কুকুৰাবিলাকৰ কণী মানে দিয়ে কণীও দিয়ে কুকুৰাবিলাকে আৰু মাংস কানিও ভাল কুকুৰাবিলাক ডাঙৰ হয় বিক্ৰীৰ বাবে যেতিয়া নেকি আমি বিক্ৰী খুচুৰাভাৱে বিক্ৰী কৰিবলৈ যাওঁ তেতিয়া মাংস ওজনৰ ওজনৰ হিচাপত আমাৰ দিবলগীয়া হয় তেতিয়া পোৱালিবিলাক মানে গধুৰ হয় দানা তুঁহগুৰিৰটো যিটো আমি ভাতৰ লগত ব্যৱহাৰ কৰোঁ সেইখিনি খোৱালে মানে গ গধুৰ হয় গধুৰ হোৱা আৰু বেপাৰীক যেতিয়া দিওঁ বেপাৰী দিয়া আগত আমি ঘৰুৱাভাৱে চাউল গোটা চাউল বা ধান আমি ব্যৱহাৰ কৰি সিহঁতক খোৱাওঁ খাবলৈ খাদ্য হিচাপে খাবলৈ দিওঁ খোৱা তাৰ খোৱা দিওঁ এই এই পদ্ধতিৰে মানে আৰু আমাৰ অন্তিমটো সামগ্ৰী হয় গুণত আমি এনেকুৱা মাংস আমি কুকুৰা যেতিয়া আমি তুঁহগুৰি ভাত আমি মিহলাই যেতিয়া কুকুৰাক খাবলৈ দিওঁ সেই তাৰপিছত আমি তাৰ মাংসখিনিৰ কাৰণে আমি ওজন হিচাপে আমি কুকুৰাখিনিক বিক্ৰী কৰিবৰ কাৰণে আমি দিব পাৰোঁ বেপাৰীক মাংস গধুৰ হয় ওজন হয় মানে আমাৰ এইটোৱে প লাভ হয়